এই মোক চব্জি লগা আছিলে বজাৰ অঁ ভাল চব্জি আছেনে তোৰ দোকানত হয় নেকি এই মানে কাজ কাজ এখন আছিল কাজৰ কাৰণে লাগে অঁ কি কি আছেনো অঁ এই সেয়ে আৰু চব্জিখিনি মানে যি যি আছে ল'মেই মই খালী ভাল হ'লেই হ'ল আৰু অঁ দাম কেনেকুৱা হৈ আছে এতিয়া পাল্লা হয় নেকি এই পাল্লা মানে কি যিমানে দাম নহওক কিয় অলপমান কম ধৰি কেনে তেনেকৈ আনিম আৰু হয় নেকি অঁ অঁ তাকেতো মই যাই আছোঁ দেচোন গৈ যাম দোকানত যাই কিনে হেৰি ৰিছিপ্টখন আকৌ দি কিনে লৈ যাম অঁ তাৰপিছত আকৌ এনেকুৱা সবখিনিতো আছেই নহ্ লাও ৰঙালাও পানী লাওগিলা আছেনে অঁ অঁ আলু আলু ভালেনে অঁ কাজ এখন আছে মানে তোক মতাই নাই ৰ তোকো মাতিম ৰ কাজত অঁ সেইকাৰণে বজাৰখিনি মানে কৰি লওঁ মানুহ চানুহ আৰু মতা হোৱাই নাই ভালে আছা এই ময়ো আছোঁ আৰু ভালে এই কাজৰে কাম কৰি আছোঁ কাম কৰাই হোৱা নাই মানুহো নাই নহ্ কোনো ঘৰত কাম কৰা অঁ অঁ অঁ অঁ অঁ হ'ব দে মই গাঁৱৰ ৰান্ধনী মাতিম ৰান্ধনীকেইটাক মাতি কিনে সুধি ল'ম আৰু কি কি লাগে কিমান লাগে পাল্লা তেনেকুৱাকৈ সুধি পেলাই যাম

অঁ অলপমান অলপমান কম ধৰিলে হ'ল আৰু অঁ দামটো বাৰু বেছি হৈছে এই দাম বেছি হ'লেও অলপমান কমকৈ ধৰিলেই হ'ল অঁ অঁ দে হ'ব দে